বলীউড বা টলীউডে ভাৰতৰ সকলো ঠাইতে ফেশ্বন ট্ৰেণ্ডছক প্ৰভাৱিত কৰিছে তেওঁলোকৰ কাপোৰৰ ষ্টাইলৰ বাবে ভাল লগা কিছুমান চিনেমা হ'ল ড কাশ্মীৰ ফাইলছ ড কেৰেলা ষ্টৰী ইত্যাদি ধৰণৰ ফিল্মখিনি ভালেই লাগে আৰু একে ধৰণৰ পোচাক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ যদিও পৰা নাই কাৰণ তেনেকুৱা দৰ্জী নাই আমাৰ ইয়াত